আছে বাৰু কিতাপ কি কিতাপ লাগিব বাৰু অ তাৰপিছত অ হ'ব

এতিয়া কেনেকৈ দিব লাগিব আকৌ ঠিক আছে বাৰু অ কেতিয়া দিব লাগিব বাৰু ঠিক আছে